আজি দেওবাৰ বুলি গাহৰি অকণমান খাম বুলি ভাবিলোঁ সেইকাৰণে গাহৰি অকণমান আনিলোঁ আৰু গাহৰি অকণমান আনি মেলি গাহৰি অকণমান আনি মেলি বনাব ল'লোঁ তাৰপিছত প্ৰথমে মই পিঁয়াজখিনি কাটি তেলত দিলোঁ তেল দিলোঁ প্ৰথমে তাৰছত পিঁয়াজ কাটি তেল দিলোঁ তাৰপিছত আদা আৰু নহৰুখিনি দি দিলোঁ আদা আৰু নহৰু পেষ্টখিনি মই দি দিলোঁ তাৰপিছত অকণমান ৰঙা ৰঙা হোৱাৰ পাছত অকণমান জ্বলা জ্বলা হোৱাৰ পাছত মই মাংসখিনি দিলোঁ মাংখিনি দিয়াৰ পাছত মই তাত নিমখ আৰু হালধি দিলোঁ অ যিহেতু মই মচলা সিমান নাখাওঁ তো মচলা মই অকণমান তাত ধনিয়া অকণমান দিলোঁ ধনিয়া অকণমান তাত দিলোঁ দি মেলি লৰাই থাকিলোঁ লৰাই থাকি লৰাই থাকি মই ড্ৰাই ফ্ৰাই খাম বুলি ভাবিছোঁ আজি সেইটো কাৰণে মানে এনেকৈ লৰাই থাকিলোঁ লৰাই থাকিলোঁ তাৰপিছত মই ভাবিলোঁ মাজতে অকণমান তেলটো যেতিয়া ওলালে তাৰপৰা তেতিয়া ভাবিলোঁ মই অকণমান আঙুলি দি খাই চাওঁ নিমখ বেছি হৈছে নে কম হৈছে তেনেকৈ মই খাই চাওঁতে গম পালো নিমখ বেছি হ'ল এতিয়া মই কি কৰোঁ সেইখিনি এতিয়া মই একো কৰিব নোহোৱা হ'ল তাকে ভাবিলো মইটো শুকানকৈ খাম বুলি ভাবিছিলোঁ এতিয়া পানী এড কৰিলেও তাত হেৰি হ'ব জোল হৈ যাব সেইটো কাৰণে মই ভাবিছোঁ এতিয়া তাত কি কৰিম ভাবিছোঁ মই তাত টেঙাই দিম বুলি সেইকাৰণে মই তাত ঘৰৰে ঔটেঙা আছে সেইটো কাৰণে ঘৰৰ পৰা ঔটেঙা কাটি তাত দি দিলোঁ দি মেলি ঔটেঙা দি মেলি দি চালোঁ ঔটেঙা দি মেলি যেতিয়া ঔটেঙা দিলোঁ তাত নিমখৰ যোনটো তাত বেছি আছিলে সেই নিমখৰ সোৱাদটো অকণমান নাইকিয়া হ'ল কিন্তু মোৰ ভবামতে খাবলৈ নাপালোঁ কিন্তু নিমখৰ সোৱাদটো তাত নাইকিয়া হ'ল মই ঔটেঙা দিয়াৰ কাৰণেই নিমখটো তাত কাট খাই গ'ল তেনেকৈ খাই দিলো আৰু মইতো ভাবিছিলোঁ মই অ শুকানকৈ খাম বুলি সেইটো কাৰণে নিমখটো বেছি হোৱাৰ কাৰণে মই তাত অ ঔটেঙা দি নিমখটো কমাই তেনেকৈ খোৱা হ'ল সেইটো কাৰণে মানে তেনেকৈ খাম বুলি ভাবিছিলো মই যোনটো ধৰণে খাম বুলি ভাবিছো তেনেকৈ নহ'ল তথাপি তেনেকৈ খালোঁ আৰু